দুই ভাদ দুই হেজাৰ ন চাৰি জেঠ দুই হেজাৰ সাত ছয় মে দুই হেজাৰ এক তিনি জুন দুই হেজাৰ দহ সাত আহাৰ দুই হেজাৰ বাৰ